অ' কি হে কালি তাহাৰ অ' ধৰিত্ৰীৰ বিয়াত যে যাম অ' কি পিন্ধি যাবি তই হয় নেকি অঁ হয় নেকি মই হেৰি নিপিন্ধোঁ দে অঁ মই ঐ সেই কৰিম দে মই মানে কি জানা মোৰ এই মুগাৰ ছেট আগতে বিয়াত উঠিছিল যে দিছিল জোৰোণত মুগাৰ ছেটযোৰা পিন্ধিম আৰু মোৰ কেৰুযোৰা আছে না থকা কেৰু একযোৰা আৰু সেই নেকলেচপাত পুৰণা নেকলেচপাতে পিন্ধি যাম দে আৰু সেই হে ছেণ্ডেল নাই ৰ ছেণ্ডেল আনবা দিছোঁ ৰ আজি মই দেউতাকক ছেণ্ডেল একযোৰা ভাল ছেণ্ডেল লাগব আনিছা নেকি অঁ ৰ মই এই পাম্প শ্বু আনিবা দিছোঁ ৰ এযোৰা এই ওখহেন যে থাকে সেই পাম্প শ্বু আনিবা দিছোঁ মই সেই পিন্ধি যাম আৰু সেই মই তই ফেচিয়েল কিৰবা গৈছা না অঁ থ্ৰেডিং কৰিছা অঁ মই এই এই কৰিছোঁ দে অঁ মই ফেচিয়েল কৰোঁ ৰ'বা আজি গধূলি যাম এপাক এই ফেচিয়েল কৰি আহিম আৰু ভাড়া কৰিয়ে যাওঁ নেকি গোটেইকেইটা যদি যাওঁ তোহাৰো চলি পলি নাযাব অঁ পইচা কমাই টেম্পু ভাড়া কৰিম দে নহ'লে অঁ সোধা সুধি কৰিম দে কৰি পেলাই টেম্পু ভাড়া কৰিয়ে যাম দে দুয়ো মোৰো ল'ৰা ছোৱালী দুয়োটা যাব নহয় অঁ অঁ দে হ'ব দে